ঘৰত এখন বাগিচা পাতিলে এটাৰ কাৰণতে কম খৰচী হয় মানে কি ধৰক ঘৰতে সকলোবোৰ চোৱা চিতা কৰিব ঘৰৰ মানুহকেইটাই নিজৰ ঘৰ নিজেতো ফুল এজোপা ৰুই বা চাফা কৰি গোটেই বন চন উঘালি নিজে কৰিব পৰা যায় পানী দিবলৈও পৰা যায় ঘৰতে ওচৰতে হ'লে ঘৰৰ লগত নিজৰ হেৰি বা নিজৰ বাউণ্ডেৰীটোৰ ভিতৰত যদি বাগিচাখন বনাই ল'ব পাৰোঁ সেইটো কম খৰচ হ'ব কিয়নো নিজৰ চব চকুৰ আগতে থাকিব নিজে কৰি থাকিব পৰা যাব কিবা বস্তু এটা কিবা বোলে ফুলজোপা মোৰ হেৰি হৈছে নিজে ওচৰত থাকি পেলাই নিজে ঘৰৰ মানুহে মই নেথাকিলেও বাৰু ঘৰৰ মানুহে চাই পেলাই মানে সেই বস্তুটো কৰিব পাৰে হাজিৰা নলগাকে কম খৰচত হ'ব আৰু বিশেষকৈ ধৰক আমি যিহেতু বাগিচাখন পাতিবলৈ হ'লে খৰচ এটা কৰিবই লাগিব কম কম বা বেছি খৰচ এটা হ'লেও ওচৰত ঘৰত পাতি লোৱা এটাই অৰ্থ খৰচটো কমিব পানী আমি ঘৰতে যিটো মটৰ পানী বা কলৰ পৰাই ল'লোঁ কুঁৱা কুঁৱাৰ পৰাই তুলি আনি মটৰ ফিটিং কৰি কলত ধৰক ঘৰৰ ওচৰতে পাইপডালে নিজে দি দি থাকিব পাৰিব ভাটিবেলা আগবেলা ভাটিবেলা বা দুয়োটা টাইম পানী ওচৰতে দি থাকিব পাৰিম ঘৰত যেনেকে আমি ফুল কেইটামান ৰুলে বাগিচাখন বনালে ৰাতিপুৱা গধূলা যে আমি পানী দিওঁৱেই সেই তেনেকৈতো ওচৰতে ঘৰত পানীটোতো চলে সেইটো কাৰণে তাৰ কাৰণে লা লাভ হয় কোনো হাজিৰা মানুহ নলগাকে কাম কামটো নিজে কৰিব পৰা যায় আৰু বিশেষকৈ ধৰক খৰচী কৰিবলৈ হ'লে নহয় বেলেগত খৰচটো বেছি হয় বেলেগত ঘৰৰ পৰা মানে কি এইটো এক কিলোমটাৰ আঁতৰত হ'লেও খৰচটো বেছি হয় গোটেই মানে পইচাটো খৰচ হ'ব বিশেষকে তাত লাগিব ঘৰ এটা বনাব লাগিব ঘৰটোতে মানুহ এজন ৰখাব লাগিব চোৱা চিতা কৰিবলৈ আৰু ফুলবোৰ ধুনীয়া ম পানীৰ কল বহাব লাগিব ঘৰত মটৰ বহাব লাগিব সেইটো মানে খৰচটো তাত অলপ বেছি হয় বেছি হোৱা গুণটো সেইটো মানে কি ধৰক এতিয়া মানুহ দুজনতো লাগিবই সেইটোতে পইচাটো খৰচটো বেছি হৈ যায় ঘৰত হ'লে মানে এটাই প্ৰব্লেম ভাল এতিয়া ঘৰটো আছে ঘৰটো বান্ধি থাকিলে ঘৰটো বনাব নালাগে ঘৰ নিজৰ ঘৰৰ মানুহে চালোঁ আৰু নিজে কৰিলোঁ এতিয়া ঘৰৰ পৰা যদি এক কিলোমিটাৰ দূৰত হয় সেই খৰচটো বেছি হয় মানে কি ন তাতে মানে পইচা পইচা পাতি খৰচ হয় পইচা পাতিটো খৰচ হৈ যায় সেই খৰচটোত মানে কি ধৰক সেই খৰচটোত তেনেকে নাইকিয়া হয় দিব লগা হয় সেইকাৰণে মানে ঘৰত চোৱা চিতা কৰা বাগিচাখনৰ খৰচটো কমে আৰু যদি ঘৰৰ পৰা এক দুই কিলোমিটাৰ আঁতৰত যদি বনোৱা হয় খৰচটো অলপ বেছি হয় যিহেতু তাত ঘৰ বনাব লাগিব ফুল এইটো কিনাটো খৰচ হ'ব আৰু চোৱা চিতা কৰা মানুহ থ'ব লাগিব সেইটোৱে খৰচটো বেছি হয় তাত সেইটো কাৰণে মানে ধৰক আমি এতিয়া বিশেষকৈ আমি ঘৰত এতিয়া বাগিচাখন বনালোঁ ফুল কেইটামানো ল'লোঁ আমি নিজেই যিটো কষ্ট কৰোঁ সেই কষ্টটো আমি আতঁৰত গৈ কৰিবলৈ মানে ঘৰৰ পৰা কৰিবলৈ মানে আতঁৰত অলপমান দিগদাৰ হয় মানে ঘৰত যিটো আমি সদায় দেখাই পাই থাকিম দেখা পাই থাকিম কৰিব কিন্তু তাত এক কিলোমিটাৰ দূৰত অকণমান দিগদাৰ হয় ঘৰৰ পৰা যোৱা তেন্তে তাত ঘৰ এটা বনাবলৈ বিশেষকৈ লগা হয় ঘৰটো সেই ঘৰটো বনোৱাৰ পিছতো তাত মানুহ থাকিব লগা হয় মানুহ ৰখাব লগা হয় সেইকাৰণেতো তাত মানে খৰচটো অলপ বেছি খৰচ যিহেতু বাগিচা এখনত